হয় শুনিছেনে বাৰু অঁ আপুনি হেৰি নহয় জানো এই গাখীৰৰ যে আপুনি নহয় জানো হয় অঁ গাখীৰ গাখীৰ যে লৈছিলোঁ মনত পৰিছেনে বাৰু কালি এই কালি দুমোন গাখীৰ লৈছিলোঁ গাখীৰটো মানে আজি অঁ গাখীৰ মানে গাখীৰটো মোৰ অলপ বেয়া আহিছে নহয় আজি সকাম আছিলে অঁ দৈটো মানে বৰ টেঙা আহিছে এই আপোনাৰ আজি ভকতে খাবই নোৱাৰিলে অঁ তাকেতো কি হ'ল জানো আপোনাৰ বেছি গৰম পৰিছে যে সেইকাৰণেও বেয়া হৈ যাব পাৰে বাৰু তাকেতো নাই নাই গাখীৰটো আছে বাৰু আছে আছে আপোনাৰ বেছি খোৱা নাই মানে অলপ খোৱা হ'ল আৰু আছে

হয় হয় তাকেতো তেতিয়া মই কেনেকৈ যাম বাৰু আপোনাৰ ঘৰলৈতো দূৰ হয় এতিয়া এতিয়া

নহয় গাখীৰকে দিব লাগিব

পৰহিলৈও এটা সকাম আছিলে মানে এই আগ সকাম এটা আছিলে সেইটো মানে গাখীৰ লাগিছিল অলপ আপুনি এতিয়া সেইটোকে দি দিব নেকি অঁ এযৱা গাখীৰ হ'লেও দিব আৰু উপায়টো নাই এতিয়া আপুনি হেৰি কৰিব অলপ গা গাখীৰ পঠিয়াই দিব এই গাড়ীখন যে আহে ৰাতিপুৱা তাতে অলপ গাখীৰ পঠিয়াই দিব মানে

অঁ কি ক'লে এতিয়া গাখীৰ আপুনি কিমান দিয়ে দিব আৰু মুঠতে আপোনাৰ বিছজনমান ভকত হ'ব আপুনি আপোনাক দাবী নকৰো আৰু হয়

অঁ দি দিব দি দিব সিমানটোৱে দি দিব আপুনি আকৌ বেয়া নাপাব মানে মই এতিয়া হয় নহয় আমি আগতে দিছোঁতো আপোনাক হেৰি গাখীৰৰ অৰ্ডাৰ হয় গতিকে আপুনি হেৰি চাই দিব আৰু মানে হেৰি মানে এইটো গৰু গাখীৰ দিব গৰু গাখীৰ দিব অঁ অঁ অঁ অঁ এই ৰাতিপুৱা যে আহে সেই গাড়ীখনত দি পঠিয়াব অঁ ঠিক আছে বাৰু দিয়ক অঁ অঁ ধন্যবাদ